মই বিশ্বনাথ চাৰিআলিৰ দোকান এখনৰপৰা শাৰী আনিলোঁ এখন ইমান ধুনীয়া আজি এমাহমানৰ আগতেই অনা মই বিয়াতো পিন্ধি গ'লোঁ ইফালে ফুৰিবলৈ যাওঁতেও পিন্ধিলোঁ পিন্ধাৰ পিছত তোমাৰ ধুইছোঁ নহয় কেইবাবাৰো এটাও ৰং যোৱা নাই ইমান ধুনীয়া ৰংখনো ইমান ধু ধুনীয়া নহয় পাৰিও ধুনীয়া জিলিকি আছে এতিয়াও যিমান ধুম সিমান ভাল লাগে সেইখন শাৰী পিন্ধি পেলাইও আৰাম পাইছোঁ গৰমতো পিন্ধিব পাৰি ঠাণ্ডাতো পিন্ধিব পাৰি শাৰীখন হ'ল কটন এনেকৈয়ে শাৰী আকৌ সেইখন দোকানলৈ যাম তিনি চাৰিটা আনিম আনি পেলাই বাই ভনীক হঁতকো দিম শাৰীখন নিজে পিন্ধি পেলাই আৰাম পাইছোঁ যদি বাহঁতেও ভাল পাব পিন্ধি পেলাই দামো ইমান লোৱা নাই নহয় শাৰীখনৰ দামো কম সেইখন দোকানলৈকে আকৌ যাম মই আকৌ গৈ আনিম পিন্ধিবলৈও আৰাম পাইছোঁ আপোনাৰ ধৰক ধোওঁতেও ৰং চং একো যোৱা নাই পাৰিখন যে আৰু জিলিকিহে গৈছে ধোওঁতে তেনেকুৱা শাৰী আৰু কোনে এৰিব আকৌ আনিম